হেল্ল' হেল্ল' হেল্ল' হয় হয় আছোঁ ঘৰতেই আছোঁ আৰু কাম বন কৰি যাওঁ যাওঁ এ সকামলৈ যাওঁ সকাম নিকাম নিমন্ত্ৰণ থাকিলে যাওঁ আৰু সকলোৰে ভালেই আৰু দিয়ক আপোনালোকৰ ভাল নে বেয়া

এতিয়া মানে ঘৰতে অকণমান গৰু গাইবিলাক আলপৈচান হেৰি কৰি আছোঁ গাখীৰো খীৰাবলগীয়া হৈছে গাখীৰ খীৰাবলৈ ওলাইছোঁ আৰু গ গাই গৰু আমাৰ এতিয়া চাৰিজনীয়ে আছে মোৰ টোৱে গাখীৰ ওলাই আছে দুজনীৰ গাখীৰ আঢ়ৈ লিটাৰ ডেৰ লিটাৰ এনেকৈ ওলাই আছে আছে দেশী গাইহে গৰু আছে হাঁহ কুকুৰা আছে ছাগলী আছে এইবিলাক আছে বাকী আৰু ভাইটিসকল আৰু ভালেই আৰু বতাহ লাগিব লাগিব কোবোৱাব লাগিব এনেকুৱা লাগিব লাগিব আমি খেতিয়ক মানুহতো খেতি পথাৰ কৰিবই লাগিব বাকী গাখীৰ খোৱাই দিওঁ